অঁ হেল্ল'

এ যাম যাম এই অঁ শোভাযাত্ৰাটো হেনো শোভাযাত্ৰাৰ আগে আগে আমি চাকিগছি জ্বলাই ল'ম অঁ অঁ একেলগতে যাম অঁ অঁ অঁ অঁ হ'ব ওলাবি এতিয়া তেনেহ'লে ভাত খাই যাবিনে নোখোৱাকৈ যাবি

ভাল লাগিলে চাম বেয়া লাগিলে নাচাওঁ মাজতে গুচি আহিম ভাল লাগিলে একদম ৰাতিপুৱা এই বগা সাজটোকে পিন্ধি যাম আৰু কি পিন্ধিবিনো ভাওনা সবাহ এনেকুৱাবোৰত বগাটো পিন্ধিলে ভাল লাগে আকৌ এনেই অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে ঠিক আছে অঁ অঁ অঁ অঁ অঁ ঠিক আছে চাবলৈ যাম সাতটাত

অঁ দে হ'ব হ'ব ওলাবি দেই মই লৈ যাম ওলোৱাৰ সময়ত ফ'ন এটা কৰি ওলাবি অঁ অঁ ঠিক আছে হ'ব